আজিকালি ধৰ গাঁৱৰ যিসকল লোক বৃদ্ধ লোক সেইলোকে বিচনাত পৰা কাৰণ আছে বহুতো যেনেকে আজিকালি খাদ্য মানে সব ভেজালী খাদ্য মানে প্ৰায়ভাগ মানে হেৰি মাৰা ঔষধ মেডিচিন মাৰায়ে গতিকে সেইবোৰ খাই আজিকালি ডাইবেটিজ ধৰ প্ৰেছাৰ ষ্ট্ৰক এইবোৰ বহুত হয় আৰু এই প্ৰেছাৰ ষ্ট্ৰক বা ডাইবেটিজ হোৱা মানুহৰ ত' আৰু যতন ল'ব বহুত টানেই হয় তাৰপিছত তাৰপিছত তাৰ প্ৰেছাৰ ষ্ট্ৰক হ'লে আৰ পেৰেলাইছিছ হয় পেৰেলাইছিছ হ'লেতো আৰু আমাৰ তেতিয়া কৰিবয়ে নোৱাৰে তাৰপিছত সেইবোৰ আৰু ঘৰৰ মানুহে কেনেকৰে মানে যতন লোৱাত বহুত টান হয় তাৰ শৌচ পেচাব এইবোৰ চাফা কৰিব লাগে তাৰ মানুহটোক টাইমত টাইমত মেডিচিন দিব লাগে খা খাদ্য যতন ল'ব লাগে আৰু আৰু যি পায় তাকে খোৱাবও নোৱাৰে মানে বাচি বাচি খাব লাগে খাদ্য ভেজাল আছে আজিকালি আৰু খাদ্যটো বহুত পৰিমাণে মেডিচিন মাৰা হয় সেইকাৰণে আৰু সব মানে প্ৰায়ভাগৰে ডাইবেটিজ আৰু প্ৰেছাৰ ষ্ট্ৰক হয়ে আৰু ডাইবেটিজ হলেওতো আৰু চেনি মিঠাই এইবোৰতো খাবই নোৱাৰে আৰু তাৰ বেছিকে ভাতো খাব নোৱাৰে দিনত ভাত খাই ৰাতি ৰুটি খাব লাগে মানে পেট ভৰাইয়ো বস্তু খাব নোৱাৰে আৰু তাৰ আলু আলুটো খাবই নোৱাৰে এইবোৰ আৰ বহুত বাচি কিনে খাব লগা হয় সেয়ে আৰু